আমি শীতকালত ফুৰি ভাল পাওঁ যিহেতু জানুৱাৰীৰ সময় ঠাণ্ডা হয় সেই সময়ত ফুৰি ভাল লাগে সেই সময়ৰ অনুভৱটো ভাল লাগে সেই সময়ত আমি ক'ৰ ক'ৰবালৈ ফুৰিবলৈ গ'লেও শান্তিকৈ যাব পাৰোঁ যিহেতু গৰম কালি ক'ৰবাত ফুৰিবলৈ গ'লে অশান্তি পোৱা যায় যিহেতু গৰম ৰ'দ এইবোৰৰ পৰাই ক'ৰবাত ফুৰিবলৈ গৈয়ো ভাল নালাগে সেই পৰিৱেশটো আমি অশান্তি পাওঁ যিহেতু আমি ঘামি থাকোঁ গৰম হয় গৰম অনুভৱ কৰোঁ ৰ'দ ৰ'দটো সহ্য নহয় আৰু ঠাণ্ডা দিনত আমি ভাল পাওঁ সেই পৰিৱেশবোৰ অনুভৱ কৰিব পাৰোঁ জেগা ফুৰিব পাৰো ক'ৰবালৈ যাবলৈ অশান্তি অনুভৱ নহয় সেইবাবে মই ভাবোঁ শীতকালত ফুৰিবলৈ গৈ ভাল লাগে আৰু সেই অনুভৱটো এটা বেলেগ এটা সুকীয়া অনুভৱ যিহেতু শীতকাল বুলি ক'লে এটা হেঁপাহ থাকে আনন্দ থাকে সেই সময়ৰ যিহেতু মেজিৰ সময়ো আহে সেই সময়ৰ হেঁপাহটোৱেই বেলেগ মই পচন্দ কৰোঁ শীতকালত ভ্ৰমণ কৰাটো